মোৰ জীৱনৰ প্ৰথম প্ৰত্যাহ্বানটো হৈছে সৰু কালতে মই মোৰ মোৰ যিটো স্বৰ্গীয় মোৰ দেউতাক হেৰুৱাইছিলোঁ সেইটোৱেই মোৰ বাবে এটা বহুত ডাঙৰ প্ৰত্যাহ্বান আছিলে যিহেতু মোক দেউতাই সৰুৰে পৰা বহুত মৰম কৰিছিলে কিন্তু মই যেতিয়া দেউতা হঠাতে ঢুকাই গৈছিলে তেতিয়া মই বহুত ডাঙৰ মোৰ বাবে এটা প্ৰত্যাহ্বান মোৰ সন্মুখত থিয় হৈছিলে মই কেনেদৰে মানে জীয়াই থাকিম মই কেনেদৰে দিনবোৰ কটাম কিন্তু মোৰ যিটো মোৰ পৰিয়াল মাহঁত ভাই ভনী ভাই ককাই সৰু মানে মই যিহেতু বহুত অকলশৰীয়া অনুভৱ কৰিছিলোঁ তেতিয়া তেওঁলোকে মোক বহুতখিনি বুজাই বঢ়াই মৰম কৰি তেওঁলোকে কি কৰিছিলে মোক অলপ দেউতাৰ যিখিনি মৰম আছিলে সেই মৰমখিনি তেওঁলোকে দি মোক মোৰ জীৱনত আগুৱাই যাবৰ কাৰণে মোক সাহস দি ৰেষ্ট দিছিলে আৰু দ্বিতীয় প্ৰত্যাহ্বানটো হৈছে মোৰ দুহেজাৰ তেৰ চনৰ মোৰ যেতিয়া মা ঢুকাইছিলে তেতিয়াও এটা মোৰ বাবে এটা প্ৰত্যাহ্বান হৈছিলে কি ধৰণে মা ঢুকোৱাৰ আগত মানে মোৰ মা ডিমেনচিয়া যিহেতু হৈছিলে সেই ডিমেনচিয়া হওঁতে মোৰ মা অলপ মানে মেণ্টেলি অকণমান ৱিক আছিল যিহেতু তেওঁ খালেও নাই খোৱা বুলি কয় নাখালেও খাইছোঁ বুলি কয় আকৌ ঘৰত নাথাকে ওলাই যায় তেতিয়া মোৰ বাবে এটা বহুত ডাঙৰ প্ৰত্যাহ্বান হৈছিলে মই কেনেদৰে কি কৰিম ডাক্তৰৰ পৰামৰ্শ কৰি বিভিন্ন ডাক্তৰৰ লগত যোগাযোগ কৰি পৰামৰ্শ কৰি যিহেতু স্থায়ী একো মানে দৰৱ পাতি খুৱাইও যেতিয়া ভাল কৰিব পৰা নাছিলোঁ তাৰপিছতে মোৰ জীৱনত মানে বহুত কষ্ট হৈছিলে মই তথাপিও বহুতখিনি কষ্ট কৰি দিন ৰাতি বিচনাত মাক মই হেৰি কৰি পেলাই উঠা নমা কৰি বিচনাতে যিমানখিনি পৰিচৰ্যা কৰিব লাগে সেই পৰিচৰ্যাখিনি কৰি মই ৰাতি টোপনি খতি কৰি হ'লেও মানে সেইখিনি মই মই যিখিনি যেনেদৰে কৰিব লাগে সেইখিনি মই সুচাৰুৰূপে মই পালন কৰিছিলোঁ সেইটো এটা মোৰ বাবে এ বহুত ডাঙৰ প্ৰত্যাহ্বান আছিল যিহেতু এগৰাকী এগৰাকী অসুস্থ মাতৃক মানে ছয় সাত বছৰ একেৰাহে একেৰাহে কষ্ট কৰি ৰাতি টোপনি খতি কৰি চোৱা চিতা কৰাতো মোৰ বাবে এটা বহুত ডাঙৰ কথা আছিলে কিন্তু বহুত বহুত ধৈৰ্যৰে মই সেইখিনি সুচাৰুৰূপে পালন কৰিছিলোঁ মানে পালন কৰিছিলোঁ আৰু এ তৃতীয় প্ৰত্যাহ্বানটো হৈছিলে মোৰ দুহেজাৰ ষোল্ল চনৰ মোৰ এটা মোৰ নিজৰে শাৰীৰিক অসুস্থতা শাৰীৰিক অসুস্থতাটোত মই নিজেই বহুত ভাগি পৰিছিলোঁ মানে বহুত ভাগিছিলোঁ বহুত ডাঙৰ এটা মোৰ ইণ্টাৰনেল ইনফেকচন হৈছিলে ব্লাডত যিটো মোৰ বাবে মানে জীয়াই থকাতো মানে অসম্ভৱ অসম্ভৱ আছিল আৰু মানে সকলোৱে ভাবিছিলে এ মই হয়তো জীয়াই নাথাকিম কিন্তু ভগৱানৰ আশীৰ্বাদ আৰু ৰাইজৰ সকলোৰে আশীৰ্বাদত মই হস্পিটেলত ভৰ্তি হৈ গুৱাহাটী হস্পিটেলত ভৰ্তি হৈ মই সেই প্ৰত্যাহ্বানক মই নিজৰ নিজৰ মনৰ যিটো উদ্যম মনৰ যিটো জোৰ মনৰ যিটো হেৰি সেই হেৰিয়াত মই নিজক মই হেৰি কৰি পেলাই মোৰ যেন একো হোৱা নাই এনেকুৱা মানে কিছুমান হেৰি কৰি মানে এনে কৰিছোঁ মই যে মোৰ নিজৰ কথা ভবা নাই মই মোৰ মোৰ যেন একো হোৱা নাই মই ঠিকেই আছোঁ মই হেৰি মই সুস্থ মোৰ কোনো বেমাৰ নাই তেনেকৈ মনৰ আনন্দত মই ঘৰত সোমাই নাথাকি মই কি কৰিছিলোঁ ওলাই ওলাই গৈ মানুহৰ লগত কথা পাতি পাতি পাতি মই কি কৰিছিলোঁ মই পাহৰি গৈছিলোঁ মোৰ যে কিবা এটা হৈ আছে তেনেকৈ তেনেকৈ তেনেকৈ মই কি কৰিছিলোঁ মোৰ সেই প্ৰত্যাহ্বানটোক মই নিজেই ঠিক কৰি লৈছিলোঁ আৰু বৰ্তমান মই এতিয়া সুস্থ বহুত সুস্থ মোক যি মানুহে মই নিজেও ভবা নাছিলোঁ মই যে জীয়াই থাকিব পাৰিম বুলি আনেতো ভবা নাছিলে মই নিজেও ভবা নাছিলোঁ মই জীয়াই থাকিব বুলি মই যে সুস্থ এতিয়া এতিয়া মই সকলো কাম মই এতিয়া মই কৰিব পাৰোঁ নিজৰ মনৰ আনন্দত নিজৰ মতে থাকিব পাৰোঁ নিজৰ মতে খাব পাৰোঁ মই এতিয়া সম্পূৰ্ণ সুস্থ বুলি ক'লেও ভুল কোৱা হয়তো ন'হব গতিকে মই সেই প্ৰত্যাহ্বান কেইটা মই মনৰ জোৰ আৰু মোৰ মনৰ যিটো উদ্যম সেইটোতে মই সেই প্ৰত্যাহ্বানাবোৰ মই অতিক্ৰম কৰিছিলোঁ আৰু মই সুফল পাইছোঁ